হেল্ল' দাদা আপুনি লখিমপুৰৰ বিতুপন হাজৰিকা ফাৰ্ণিচাৰ হয়নে যদি আপোনাৰ নাম্বাৰটো ফেচবুকতে পালোঁ এইটো নাম্বাৰত আপোনাৰ ৱাটচ্এপ আছেনে বাৰু যদি আছে আপুনি মোক অলপ ফাৰ্ণিচাৰৰ বস্তু ডিজাইনবোৰ দেখুৱাবচোন এই ধৰি লওক চকী টেবুল আলমাৰি গড্ৰেজ চোফা এনেকৈ ধৰি লওক কিছুমান বস্তু মোক ৱাটচ্এপতে মানে ডিজাইনবোৰ দেখুৱাবচোন আৰু এই বস্তুবোৰ যে আপোনাৰ মানে ফাৰ্ণিচাৰ অৰ্ডাৰ কৰিম তাৰ কাৰণে কিছুমান কুপন ৰেহাই কুপন কিবা মানে সাহাৰ্য্য় পাম নেকি যদি পাওঁ আপুনি মোক ৱাটচ্এপতে জনাবচোন আৰু লগতে এই ডিজাইনবোৰো মানে মোক দেখুৱাব আৰু কেনেকুৱা ধৰণৰ কি হয় মই চাই ল'ম মানে মোৰ বিয়াৰ কাৰণে কিছুমান অৰ্ডাৰ কৰিবলগা আছিলে যিহেতুকে চাই ল'ব লাগিব কিমান কেনেকুৱা ধৰণৰ হয় বয় বস্তুবোৰো তাকে আপুনি পাৰে মানে পাৰিলে সেই বস্তুখিনিও দেখুৱাব আৰু এই ৰেহাই কুপনখিনিও মোক ধুনীয়াকৈ মানে হোৱাটছআপতে জনাই দিব আৰু